মই মাছ খাই ভাল পাওঁ মোৰ প্ৰিয় মাছবিধ হৈছে পাভ মাছ প্ৰথমতে পাভ মাছখিনি ভালধৰণে ধুই পানীটো নিগৰাই থৈ দিওঁ তাৰপাছত এফালে সৰিয়হখিনি পানীত কোমলাই থৈ দিওঁ সৰিয়হখিনি কোমল হোৱাৰ পাছত কেঁচা জলকীয়া নহৰু বটা আদা বটা গোটেইখিনি সৰিয়হৰ লগত সৰিয়হখিনি সৈতে বাটি মিহিকৈ মাছটোৰ লগত ভালধৰণে লেটিয়াই লওঁ লগতে কেঁচা জলকীয়া দীঘল দীঘলকৈ কাটি দিওঁ তাৰ ওপৰত নৰসিংহৰ পাত কেইখিলামানো সেই মিক্সাৰখিনিৰ লগত দি দিওঁ কলপাতত ভালদৰে মেৰিয়াই লৈ পানীত কেৰাহীতো দিলেও হয় বা প্ৰেচাৰ কুকাৰতো দিব পাৰি পানীটো কমকৈ দি প্ৰেচাৰ কুকাৰত দিলে বাটি এটাৰ ওপৰত দিব লাগিব পানীটো তলত দি তাৰ ওপৰত বাটি এটাত মাছৰ পেকিংটো দিব লাগিব তাৰ কে দহ পোন্ধৰ মিনিটৰ পাছত কেৰাহীৰ পানী লাহেকৈ শুকাই আহিব এফালে মাছখিনিও লাহেকৈ সিজিবলৈ সিজি পৰে সিজি যায় অলপ দেৰি পাছত মাছখিনি যেতিয়া পানীটো গৰ হেৰি হৈ শুকাই গৈছে তাৰপিছতে কলপাতৰ পৰা খুলি যেতিয়া আমি চাম মাছৰ যিটো নহৰু আদা বটা নৰসিংহৰ যিটো স্মেল আহিব বা গোন্ধ আহিব খুবেই মানে সুস্বাদু হয় খাবলৈ অতি ভাল গৰম ভাতৰ লগত এই ব্যঞ্জনবিধ বিধে ভাতকেইটা খুব তৃপ্তি পেলাই খাব পাৰি